আমি ওচৰেৰে কোনোৱা গাঁও বা চহৰলৈ ফুৰিবলৈ গ'লে আমি চাইকেলখন লৈ যোৱাতকৈ আমি নিজৰ স্বাস্থ্য়ৰ কাৰণে আমি চাইকেল বা বাহন লৈ যোৱাতকৈ আমি খোজকাঢ়ি গ'লে আমাৰ বেছি সুবিধা হয় আমি খোজকাঢ়ি গ'লে আমাৰ স্বাস্থ্য়টো মানে অত্য়ন্ত খোজকঢ়াটো আমাৰ স্বাস্থ্য়ৰ কাৰণে অত্য়ন্ত উপযোগী সেইকাৰণে আমি খোজকাঢ়িয়ে যিখিনি কাম কৰোঁ সেইখিনি আমাৰ স্বাস্থ্য়ৰ পক্ষেও ভাল হ'ল পৰিৱেশো প্ৰদূষণ নহ'লে প্লাছ আমাৰ কামটোও হৈ গ'ল সেইটো কাৰণে আমি ওচৰৰ যিখিনি জেগালৈ যাওঁ মানে গাঁৱ এখনলৈ গ'লেও আমি গাঁৱত গৈ থাকোঁতে আমি দুই এজন মানুহকো লগ পালোঁ ধুনীয়াকৈ আমি কথাও পাতিব পাৰিলোঁ বা গাঁৱখনত কাৰ কি মানে ক'ত কি আছে আমি সেইখিনি সকলোখিনি ধুনীয়াকৈ চাই যাব পাৰিলোঁ খোজকাঢ়ি যোৱাৰ বাবত আৰু আমাৰ স্বাস্থ্য়ৰো কোনো অৱনতি নহ'লে লগতে আমাৰ খৰছো কম হ'ল এতিয়া গাড়ী এখন লৈ যোৱা মানে ধৰা তাত পেট্ৰল ভৰোৱা বা ডিজেলৰ ডিজেল ভৰোৱা তাৰ এটা ইন্ধনৰ খৰছ আহি পৰিলে বা যান্ত্ৰিক কিবা এটা বেয়া হ'ল সেইটো আমাক ভাল কৰোঁতে আমাৰ খৰছ আহি পৰিলে কিন্তু আমি খোজকাঢ়ি গ'লে আমাৰ যথেষ্টখিনি ৰেহাইও হয় সময় অকণমান লাগে যিটো যিকোনো কাম কৰিবলৈ যাওঁতে আমি অকণমান আগত সময় লৈয়ে কামটো কৰিব লাগে আমি ধুনীয়াকৈ খোজকাঢ়ি গৈ ধুনীয়াকৈ মানে কামটো আমি কৰিবপৰাকৈ আমাক সময়টো সেইমতে আমি ঠিক কৰি ল'ব লাগে নিজৰ স্বাস্থ্য় যেনে চুগাৰ বা ব্লাড প্ৰেছাৰ আমাৰ এই সকলোখিনি কাম আমি যিখিনি আমি মানে খোজকাঢ়িলে আমাৰ স্বাস্থ্য় শাৰীৰিক ব্য়ায়াম হয় চাইকেল চলালেও বাৰু শাৰীৰিক ব্য়ায়াম হয় কিন্তু গাড়ী মটৰত ঘূৰি থাকিলে আমাৰ শাৰিৰীক ব্য়ায়ামটো খুব কম হয় সেয়েহে আমি খোজকাঢ়ি গ'লে মানে সেইখিনি শাৰীৰিক ব্য়ায়ামো হ'ল আমাৰ কামটোও হ'ল দুয়োটা কাম আমি ধুনীয়াকৈ চিজিলমতে কৰিব পাৰোঁ সেইয়াই আৰু মই ভাবোঁ ওচৰ পাঁজৰ গাঁৱবোৰলৈ প্ৰায় আমি যিখিনি পাৰোঁ সাধ্য় অনুসাৰে আমাৰ স্বাস্থ্য়ই যিখিনি কয় সেইখিনিলৈ আমি খোজকাঢ়িয়েই আহা যোৱা কৰিব লাগে